বিশেষকৈ আজিকালি মানে প্ৰায় চহৰ অঞ্চলবিলাকত য'তে ত'তে পৰি থকা প্লাষ্টিকৰ সামগ্ৰী দেখিবলৈ পোৱা যায় তাতে আকৌ গৰু ছাগলী এইবিলাকে মানে এইবিলাক সামগ্ৰীবিলাক খাই থকা আমি দেখিবলৈ পাওঁ এইবিলাক এই চহৰবিলাকত পলিথিনসমূহ বা প্লাষ্টিকৰ সামগ্ৰীসমূহ য'তে ত'তে পেলাব নালাগে কোনো এডোখৰ নিৰ্দিষ্ট ঠাইত পেলাব লাগে আৰু পেলাই সেইখিনি পুৰি দিব লাগে বা আঁতৰত আঁতৰত পেলাব পাৰে আৰু তেনেকুৱা কৰিব লাগে আৰু গৰু ছাগলীয়ে এইবিলাক খাই থকাটো ভাল নহয় সিহঁতৰ জীৱ জন্তুবিলাকো এতিয়া বহুতো কিবাকিবি বেমাৰ আজাৰ দেখিব দেখা পোৱা হয় এইবিলাক বস্তু খালে তেওঁ জীৱ জন্তুবিলাকৰ বহুত বেমাৰ আজাৰ হয় সেইকাৰণে মই ভাবোঁ মানে এইবিলাক য'তে ত'তে নেপেলাই পলিথিনবোৰ একে ঠাইতে বা প্লাষ্টিকৰ সা সামগ্ৰীসমূহ চহৰৰ অঞ্চলবোৰত একে ঠাইতে পেলাই জ্বলাই দিব লাগে বুলি মই মোৰ ফালৰ পৰা ভাবোঁ তেনে কৰিলে জীৱ জন্তুবিলাক এই অজান জীৱ জন্তুবিলাক বাচি থাকিব বুলি মই মোৰ ফালৰ পৰা মই ভাবোঁ আৰু